আমাৰ অঞ্চলত দুটা বহুত প্ৰসিদ্ধ মন্দিৰ আছে প্ৰথমতে মই ক'ব বিচাৰিম আমাৰ মহাভৈৰৱ মন্দিৰ মহাভৈৰৱ মন্দিৰত বহুতো পৰ্যটক আহে নিজৰ মনোকামনা পূৰা কৰিবলৈ আৰু আমাৰ ওচৰৰ মানুহো যায় তাতে নিজৰ দুখ সুখ বা নিজৰ যিয়ে যি যি বিপদ আপদ আহে সেয়া ভগৱানৰ ওচৰত গৈ পেলাই কয়গৈ আৰু দুই নম্বৰতে আমাৰ মাই থান মন্দিৰ আছে সেইটো বহুত বেছি প্ৰসিদ্ধ মনা যায় মা দুৰ্গাৰ কাৰণে এই দুইটা মন্দিৰতে বহুত এনেকুৱা পৰ্যটক আহে আৰু বিহু হওক আমাৰ পূজা হওক সেইটোৰ উপলক্ষে বহুত মানুহ গোট খায় তাতে নিজৰ পৰিয়াল লৈ যায় নিজৰ বন্ধু বান্ধৱীসকলৰ লগত যায় আৰু বহুত মানে মনা যায় আৰু সেই দুইটা মন্দিৰ আমাৰ অঞ্চলটোত বিশেষকৈ আৰু দুইটা মন্দিৰত বহুত জীৱিত বুলি কোৱা যায় আৰু ওচৰে পাজৰে মানুহ বহুত মানে মানে আৰু নিয়ম নীতি কিছুমান দি চলে তাৰ তাৰ পূজাৰীসকলে বহুত ৰাতিপুৱাই উঠি পেলাই পূজা হেৰি কৰে তাৰ ব'ল বম আহিলে তাতে গোটেই শাওণ মাহটোত নিয়ম নীতিৰে মানি চলি পেলাই তাতে কাৰ্য কৰা যায় আৰু তাৰ ওচৰে পাজৰে বহুত এনেকুৱা মন্দিৰ আছে য'ত মানুহ যায় কৰে হনুমান মন্দিৰ আছে গণেশ মন্দিৰ আছে নাৰায়ণৰ মন্দিৰ আছে তেনেকুৱা বহুত মন্দিৰ আছে আমাৰ ওচৰ পাজৰত